আমি গাঁৱলীয়া মানুহ আমাৰ কৃষি প্ৰধান আমি গাঁৱৰ মানুহবোৰ সদায় কৃষি প্ৰধান মা আৰু দেউতা যেতিয়া পথাৰলৈ যাবলৈ ওলায় মায়ে দেখুৱাই দিয়ে কিমানখিনি পানীত কিমানখিনি চাউল লৈ ভাত ৰান্ধিব লাগে কেনেকৈ ৰান্ধি জুই দিব লাগে কেনেকৈ ভাতখিনি আগত পানীটো উতলাই কেনেকৈ চাউলটো দিব লাগে চাউলখিনি দি পেলাই সিজাই ভাতটো তৈয়াৰ কৰিব লাগে তেনেকৈ মায়ে দেখুৱাই দিয়ে যেতিয়া নেকি চাউলখিনি অলপ কেঁচা অলপ সিজোৱা হয় সেই সময়ত ঢাকোন মাৰি অঙঠাত চাউল ভাতটো ৰাখিব লাগে ভাতখিনি ৰখাৰ লগে লগে ভাতখিনি লুটিয়াই বগৰাই যেতিয়া থকা হয় সেই থাকোঁতেই ভাতৰ নিসিজা অংশও সিজি যায় আৰু ঠিক তেনেকৈ মায়ে শিকাইছিল আৰু তেনেকৈ মায়ে পথাৰলৈ সদায় ভা ভাজি তৰকাৰী কেনেকৈ ৰান্ধি দিব লাগে সেইখিনি কেনেকৈ তেল মাৰিব লাগে আগত তেল দি পাঁচ ফোৰণ দি মই বেছিকৈ ৰঙলাও ভাজি বনাইছিলোঁ ৰঙলাও ভাজিত নিমখ পাঁচ পোৰণ তেলত পাঁচ পোৰণ আৰু নিমখ হালধি দি লৰাই বগৰাই অকণমান পানী ৰঙালাও আৰু আলু চয়াবিন দি বনাই তেনেকৈ মই বনোৱা শেষত অকণমান মানধনিয়া মিহিকৈ কাটি দিবলৈ মায়ে শিকাইছিল তেনেকৈ মই ৰন্ধন প্ৰক্ৰিয়া শিকিছিলোঁ আৰু গৰমে গৰমে সেই ভাতসমূহ খাবলৈও সোৱাদ হৈছিল কাৰণ জুইত বনোৱা আহাৰ সদায় সোৱাদ লগা সেয়েহে আমি তেনেকৈ বনাই ভাত আৰু চব্জি পথাৰলৈও টোপোলা কৰি বান্ধি পথাৰলৈও দি পঠাওঁ আৰু নিজেও খাওঁ